ভাৰতৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সম্পৰ্ক বিভিন্ন ক্ষেত্ৰত আছে যে এখন দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সম্পৰ্ক থাকিবই আৰু এই সম্পৰ্ক লৈয়ে কি কৰে বিভিন্ন ধৰণৰ কাম কৰে যেনেকৈ এডুকেশ্যনৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ শিক্ষাৰ ক্ষেত্ৰত টকা এটা ধাৰ্য কৰে বিত্তীয়বৰ্ষৰ আৰু সেই টকা আমাৰ কেন্দ্ৰীৰৰপৰা আহে আৰু কেন্দ্ৰৰপৰা অহা টকাৰেই আমাৰ ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণত আগবাঢ়িব পাৰে ঠিক তেনেধৰণে এগ্ৰিকালচাৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে সুকীয়াকৈ প্ৰতিখন ৰাজ্যৰ ক্ষেত্ৰত আমাৰ কি কৰে টকা নিৰ্ধাৰণ কৰে আৰু সেই অনুযায়ী আমাৰ ৰাজ্যৰ চৰকাৰসকলে কৃষিৰ ক্ষেত্ৰত বিভিন্ন দিশত ইনভেষ্ট কৰিব পাৰে বা টকা নিয়োগ কৰিব পাৰে ঠিক তেনেধৰণে ফৰেষ্ট ফৰেষ্টৰ ক্ষেত্ৰতো মাটিৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত ট্ৰেডনিয়ৰ ক্ষেত্ৰত কিছুমান সম্পত্তি বদলিকৰণৰ ক্ষেত্ৰতো ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত এটা সু সম্পৰ্ক থাকে আৰু সেই সু সম্পৰ্কতে সেই ৰাজ্যখনে আমাৰ দোপত দোপে উন্নতি কৰিব পাৰে যদি আমাৰ কেন্দ্ৰীয় চৰকাৰখন আৰু ৰাজ্য চৰকাৰখন যদি এটা পাৰ্টিৰ বা এটা দলত যদি চৰকাৰ হয় তেতিয়াহ'লে যথেষ্ট পৰিমাণে কেন্দ্ৰই ৰাজ্য চৰকাৰলৈ ধন আৱৰ্তন দিয়ে আৰু আৱৰ্তনৰ ফলত এই ৰাজ্য চৰকাৰখনে কাম কাজ কৰিবলৈ সুবিধা পায় ঠিক তেনেকৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন টকা বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰলৈ পঠিয়ায় আৰু এই টকাৰ আমাৰ নীতি আয়োগৰ জৰিয়তে এই টকা পঠিওৱা হয় আৰু নীতি আয়োগে আমাৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰৰ কাম কাজত চোৱাচিতা কৰে যে তেওঁলোকে কাম কেনেকৈ চৰকাৰখনে কাম কৰিছে কেনেকৈ ভালকৈ কৰিছে নেকি আৰু যদি চেণ্ট্ৰলে দিয়া টকাখিনি কেন্দ্ৰই পথে টকাখিনি যদি সৎ ব্যৱহাৰ নকৰে তেতিয়াহ'লে নীতি আয়োগৰ ৰিপৰ্টত এটা বিপৰীত প্ৰতিচ্ছবি দেখা যায় ঠিক তেনেকে শিক্ষাৰ ক্ষেত্ৰতো নীতি আয়োগৰ ক্ষেত্ৰতে ৰিপৰ্টত আমি এই প্ৰতিচ্ছবিবিলাক দেখা পাওঁ আমাৰ যদি চৰকাৰ কেন্দ্ৰীয় চৰকাৰখন এটা যদি বেলেগ দলৰ হয় আৰু ৰাজ্য চৰকাৰখন যদি এটা বেলেগ দলৰ হয় তেতিয়াহ'লে কিছু ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কাম কাজ কৰাত বহুত অসুবিধা আহিব পাৰে যদি ৰাজ্যখনৰ অৰ্থনীতি টনকীয়াল নহয় যদি সৰু ৰাজ্য হয় যদি তাৰ সেই ৰাজ্যৰপৰা সেই ৰাজ্যৰপৰা আহিব লগা অৰ্থ বা বৃত্ত একেবাৰে ইনকাম চ'ৰ্চটো যদি কম হয় তেতিয়াহ'লে সেই ৰাজ্যখন চলাই নিয়াত অসুবিধা হৈ পৰে কাৰণ বিভিন্ন ক্ষেত্ৰত এই সৰু ৰাজ্যবিলাকে কেন্দ্ৰৰ ওচৰত কেন্দ্ৰৰ ওচৰত কি কৰে সহায়ক হয় আৰু কেন্দ্ৰই যদি ভাল চকুৰে নাচায় চৰকাৰখন ভালদৰে চলাব নোৱাৰে এই ক্ষেত্ৰত বিভিন্ন ৰাজ্যবিলাকৰ উন্নয়নত বাধাৰ সৃষ্টি হয় যদি সমিলমিল চৰকাৰ হয় সমিলমিল চৰকাৰৰ অৰ্থাৎ যদি একে দলৰ চৰকাৰ হয় তেতিয়াহ'লে চৰকাৰখন টনকীয়াল হয় বিভিন্ন ক্ষেত্ৰত সিহঁতে আগবাঢ়িব পাৰিব হৈছে আৰু মানে বিশেষ নকওঁ এইখিনিয়ে